আমাৰ অঞ্চলৰ ধৰ্মীয় অনুষ্ঠানৰ ভিতৰত আমি উদযাপন কৰোঁ বৰসবাহ আইসবাহ সত্যনাৰায়ণ পূজা ভাদত ভদীয়া নাম জেঠত আই নাম এইবোৰ আমি যেতিয়া বৰসবাহ পাতোঁ তেতিয়া সকলোৱে সকলো গাঁৱৰ ৰাইজে আমি প্ৰথমে আমি নিজে ঘৰসমূহ আমাৰ ঘৰবিলাক আমি চাফ চিকুণ কৰি লওঁ তাৰ পিছত নিজে সকলোৱে গা পা ধুই আমি নামঘৰলৈ আহোঁ নামঘৰলৈ আহি আমি সকলোৱে ধূতি পাঞ্জাৱী পিন্ধি পিন্ধি যায় পুৰুষসকলে আৰু মহিলাসকলে তিনি বস্ত্ৰ পিন্ধে তাত চেলেং চাদৰ লয় গামোচা নলয় মহিলাসকলে বিশেষকৈ তাৰ পিছত চেলেং চাদৰ লয় গামোচাৰ সলনি আমি চেলেং চাদৰ লওঁ তাত বগা কাপোৰ পিন্ধি যাওঁ বিশেষকৈ আৰু এখন ৰিহাও সৰুকৈ আমি মেৰিয়াই লওঁ গাত তাৰ পিছত নামঘৰলে আহি নামঘৰ চাফ চিকুণ কৰি লৈ নামঘৰত আমি শৰাই পাতোঁ শৰাইত আমি মাহ প্ৰসাদ কল কুঁহিয়াৰ এইবোৰ বস্তু আমি নব নৈবেদ্য দিওঁ দি আমি শৰাই পাতোঁ সকলোৱে দক্ষিণা পইচা তামোল পাণ দি দক্ষিণা দি তাৰ পিছত আমাৰ আমি সেৱা লওঁ সকলোৱে সেৱা লোৱাৰ পিছত ভাগৱতৰ কোনোবা এটা অধ্যায় পাঠ কৰে পাঠকে পাঠ কৰাৰ পিছত নেগেৰা নাম হয় আমি শংকৰদেৱ গুৰুজনাৰ যি হৰি নাম হৰি নাম আমি গাওঁ সকলোৱে মিলি তাৰ পিছত হৰি নাম গোৱাৰ পিছতে আকৌ এবাৰ আমি সেৱা লওঁ সেৱা লোৱাৰ পিছত প্ৰসাদ বিতৰণ কৰে শৰাই ভাঙি প্ৰসাদ বিতৰণ কৰে সকলোৱে প্ৰসাদ লৈ আমি ঘৰা ঘৰিকৈ যাওঁ নামঘৰ আকৌ আমি চাফ চিকুণ কৰি থৈ যাওঁ যিসকলে থাকোঁ তাৰ পিছত আকৌ ৰাতিলৈ থাকে সেইদিনা ভাওনা ভাওনা সকলোৱে চাবলৈ আহে ভাওনা আমাৰ সেনেকৈ বৰসবাহটো বছৰেকীয়া হয় বছৰেকত এবাৰ আমাৰ নামঘৰত বৰসবাহ হয়েই তাৰ পিছত আমি আই সবাহ পাতোঁ আমাৰ নামঘৰত জেঠত আমি আই নাম লওঁ সকলোৱে প্ৰত্যেকঘৰতে এদিন এদিন পাল হয় মাহটোত আৰু সেইদিনা আমি কোনোৱে শৰাইও দিয়ে পালৰ লগতে শৰাইও দিয়ে তাৰ পিছত আমি ঘৰতো আই সবাহ পাতোঁ আই সবাহ আমি ঘৰতো পাতোঁ সেই সবাহত আমি কোনোবা সেই ঘৰৰ কোনোবা লোকৰ যদি বসন্ত ওলায় তেতিয়া এই আই সকাম পতা হয় এই আই সকামত বিশেষকৈ মাহ মাহ প্ৰসাদো দিয়া হয় কেতিয়াবা কেতিয়াবা আকৌ পায়স দিয়া হয় চাউলেৰে বনোৱা পায়স তাৰ পিছত আই নাম লওঁ আই সবাহ পাতোঁ সত্যনাৰায়ণ পূজা পাতোঁ সত্যনাৰায়ণ পূজাতো আমি ঠিক তেনেকৈ ভকত বৈষ্ণৱ আহে আমি ধুনীয়াকৈ ভক ভকত বৈষ্ণৱক আদৰি আনো চৰণ ধুৱাই তাৰ পিছত আমাৰ সেইদিনা আমি বিভিন্ন ধৰণৰ খাদ্য সকামৰ লগত জড়িত ঘোল পঞ্চামৃত এনেকৈ দিওঁ তাৰ পিছত সত্যনাৰায়ণৰ যি ঘোষা সেই ঘোষা আমাৰ ভকতসকলে আমাক পাঠ কৰে আমাক আৰ্শীবাদ দিয়ে আৰ্শীবাদ দিয়াৰ পিছত আমাৰ সেই সত্যনাৰায়ণ পূজাভাগ সম্পন্ন হয় সকলোৱে আৰ্শীবাদ লওঁ সেনেকৈ তাৰ পিছত আমাৰ ভাদৰ ভদীয়া ভদীয়া সকাম ভদীয়া নাম আমি লওঁ নামঘৰত সকলোৱে ভদীয়া নামত বিশেষকৈ আমাৰ কৃষ্ণক কৃষ্ণৰ নাম গুণ লোৱা হয় এই নামতে সকলোৱে ঠিক তেনেকৈ আমি শৰাই এখন দিওঁ সেই শৰাইখনত দিয়াৰ পিছত আমি সকলোৱে সেৱা কৰোঁ নাম লোৱাৰ পিছত শৰাইখন ভাঙো শৰাইখন ভাঙি আমি সকলোৱে মাহ প্ৰসাদ খাই ঘৰা ঘৰিকৈ যাওঁ তেনেকৈয়ে আমাৰ অঞ্চলটোত ধৰ্মীয় অনুষ্ঠানসমূহ আৰু আমি উদযাপন কৰোঁ